বিকশিত পৃথিৱীৰ ওপৰত আমাৰ মোৰ দৃষ্টিভংগী হৈছে পৃথিৱীখনত বহুতো সলনি হৈছে আমাৰ পৃথিৱীখনত আগতকৈ যিমান মানুহ বসবাস কৰিছিল তাতকৈ বেছি পৃথিৱীখনত বসবাস কৰা মানুহ বেছি হৈছে কাৰণ এতিয়া যিমান পৃথিৱীখনত হৈছে আগৰ দিনত সিমানখিনি নাছিলে কাৰণ আগতে মানুহ কম আৰু পৃথিৱীখনত বস্তু বাহানিও বহুত কম আছিলে এতিয়া আধুনিক যুগ হৈ আহিছে কাৰণ কিয় এতিয়াৰ যুগত ৰাস্তা ঘাট বিলাকো ধুনীয়া হৈছে মানুহৰ ঘৰ দুৱাৰবিলাকো ভাল হৈছে তাৰ উপৰিও জনবসতি বেছি হোৱা কাৰণত গাড়ী বাহনসমূহো বেছি হৈছে স্কুলবিলাকো বেছি হৈছে আৰু স্কুলবিলাক আগতকৈ বহুত সলনি আৰু কাৰেণ্টৰ আগত নাছিলে এতিয়া কাৰেণ্টো পোৱা যায় আৰু মানে বহুতো সুবিধা পোৱা যায় কাৰণ কিয় আগত যিমানখিনি সুবিধা পোৱা নাছিলে বহুত অভাৱত মানুহে দিন পাৰ কৰিছিলে কিন্তু এতিয়া ইমান অভাৱ নহয় কাৰণ কিয় কাম কৰিলে মানে মানুহে কাম কৰি ইনকম কৰিব পৰা সুবিধা পোৱা যায় সেইকাৰণে মানুহৰ অভাৱ নাই আৰু পৃথিৱীখনত এতিয়া ক'বলৈ গ'লে মানুহ বহুত উন্নত হৈ গৈছে কাৰণ চিকিৎসাৰ উন্নতিটো বেছি হৈ গৈছে কাৰণ কিয় মানুহৰ যিমান মানুহ হৈছে সিমানেই চিকিৎসালয় বেছি হৈ গৈ আছে কাৰণ কিয় মানুহৰ পৰিমাণটো বেছি হোৱাৰ কাৰণে মানুহৰ চিকিৎসালয়বিলাক অভাৱ হৈ যায় সেইটো কাৰণে এতিয়াৰ যুগত কিন্তু চিকিৎসালয়ৰ অভাৱ নহয় কাৰণ কিয় নতুন নতুন পদ্ধতিৰে নতুন নতুন চিকিৎসা নিৰ্মাণ কৰি আহিছে আৰু নতুন ডক্তৰসমূহো হৈছে বেছিভাগ আৰু বিজ্ঞানসন্মতভাৱে ক'বলৈ গ'লে বহুতো উন্নত হৈ গৈছে আৰু যান জঁটৰ ব্যৱস্থাবিলাকো বেছি সুবিধাজনক হয় ৰাস্তা ঘাট বিলাকৰো একো অসুবিধা নহয় কাৰণ কিয় আগতে ৰাস্তা ঘাটবিলাক বহুত বেয়া আছিলে সেইটো কাৰণে মানুহ যাতায়াত কৰিবলৈ বহুত অসুবিধা হৈছিলে এতিয়াৰ দিনত সেই অভাৱবোৰ নাই আৰু বহুতো সলনি হৈছে কাৰণ কিয় পৃথিৱীখন আমি এতিয়া সৰুৰে পৰা দেখি আহিছোঁ আমি যিমান ডাঙৰ হৈ আহিছোঁ সিমান বহুতো উন্নত হৈ গৈ আছে সেইটো কাৰণে ক'বলৈ গ'লে পৃথিৱীখন বহুত সলনি হৈ গৈছে আৰু এতিয়াৰ যুগত ক'বলৈ গ'লে উন্নতৰ ভিতৰত কম্পিউটাৰ যুগ হৈছে টিভি আগৰ দিনত আছিলে চাইকেল এতিয়া কিন্তু গাড়ী ঠিক তেনেধৰণে আগতে ৰেডিঅ' আছিলে এতিয়া টিভি মানুহৰ মানে একো অভাৱেই নাই এতিয়া মানুহৰ কৰ্ম কৰিলে সকলোবিলাক কৰি ল'ব পাৰে মোবাইলৰ যুগ হ'ল অনলাইন যুগ সব আগতে যেনে ধৰণে চিঠি এখন দিবলৈ হ'লে মানুহ এজনক পঠিয়াবলগীয়া হয় প'ষ্ট অফিচৰ দ্বাৰাই আৰু ঠিক তেনেদৰে এতিয়া কিমান উন্নত হৈছে এতিয়া এটা ঘৰত থাকিয়ে ফোন কল কৰিয়ে সকলো খা খবৰ ল'ব পৰা যায় সেইকাৰণে ক'বলৈ গ'লে পৃথিৱীখন বহুতো সলনি হৈছে কাৰণ সলনি হৈছে মানে বহুত উন্নতি হৈছে সেয়েহে মোৰ ক'বলগীয়া ইমানেই